অঁ শুনি আছোঁ কওক জেকেটটো অঁ জেকেটৰ কথা কৈছিলে ন জেকেটটো আছে আছে দামটো মই আপোনাক ষোল্লশ টকা কৈছিলোঁ এই তাতকৈতো ইমান কমাই দিব নোৱাৰি নহয় আজিকালি এইটো জেকেট মই আপোনাক বেলেগ বেলেগ মানুহক মই ঊনৈছশ দুহেজাৰ টকা তেনেকৈ বিক্ৰী মই কৰোঁ অকণমান কিমান কমামনো এইটো বেছি এইটো কৰিব নোৱাৰি কিনো আজিকালি বস্ কাপোৰৰো দাম বেছি হ'ল নহয় আগত

হেই আঠশ টকাত আপোনাৰ কিনাই অহা নাই

আপুনি আহি পেলাই জেকেটটো আপুনি চাব জেকেটৰ মানে কি কুৱালিটীও আছেতো আপুনি জেকেটৰ কুৱালিটীটো চাই ল'ব চাই মেলি পেলাই ক'ব হ'লেও মই আঠশ টকাৰ তলত আপোনাকতো দিব নোৱাৰিম আঠশ টকাটো মোৰ কিনাও আহি নপৰে তাকে আপুনিতো

গম পাইছোঁ এতিয়া আপুনি যিটো দাম কৈছে সেইটো দামততো মই নোৱাৰিম দিবলৈ আঠশ টকা বহুত কম হৈ যাব নহয় হয় নেকি আপুনি কিবা এটা মিলাই মিলি কিবা এটা মিলাই মিলি দিব আপুনি ষোল্লশ টকা বাৰু দিব নালাগে আপুনি হেৰি কৰিব টকা বাৰশ দিব

নশ টকা নাই নাই আঠ এই নশ টকাত নোৱাৰিম আপুনি একেবাৰে আপুনি লাষ্ট বুলি মোক টকা এঘাৰশ দিব তাতকৈ আৰু নকমাব আৰু আপুনি এটা কাম কৰিব আপুনি অপুকো লগত লৈ আহিব আৰু আপুনি জেকেটটো এবাৰ ভালকৈ চাব

জেকেটটো ভালকৈ চাই মেলি পেলাই বস্তুটো তালৈ আঁতে নে নাতে সেইটো চাই মেলি ল'ব আৰু কাপোৰটো আপোনাৰ মানে বেলেগ জেকেটৰ নিচিনা কাপোৰটো নহয় কাপোৰৰ কুৱালিটীটো বহুত ভাল গতিকে আপুনি এবাৰ চাই মেলি ধুনীয়াকৈ হেৰি কৰিব কিন্তু এঘাৰশ টকাত মই দিব পাৰিম আৰু আপোনাক বুলি এতিয়া মই এইটো জেকেট আপোনাৰ বেলেগ কাষ্টমাৰ হোৱাহেঁতেন মই ওঠৰশ দুহেজাৰ টকাৰ তলত মই দিব নোৱাৰোঁ মানে গম পাইছে

ঠিক আছে হ'ব আপুনি আহি চাব চাই ল'ব অঁ ঠিক আছে